হেল্ল' অ এই মই ঘৰতে আছিলোঁ তই

অ শুনিলোঁ বে বঢ়িয়া লাগিছিলে বে গানটো অ অ কচুমাৰীত আৰু কচুমাৰীত আহিব আমাৰ শিঙিজানতো আহিব নহয় জাননে অ ইয়াতো আহিব তই ক'ত এই দুয়ো জেগাতে যাম ন' দুয়োটাই যাম চাম বে পাপন দাৰ গানবোৰ বহুত ভাল লাগে অ ঠিক আছে যাম আকৌ কেলৈ নাযামনো ওচৰতে আছে ন' আছে আছে তোৰ লগৰ যে টিটলি তাকো ক'বি দে অ ঠিক আছে দে দোকানবোৰ খুলিব লাগিব নহয়

হ'ব মই টাইম কিবা এটা ওলিয়াই যাম বাৰু অ ঠিক আছে দে অ আমাৰ ইয়াতে আহিব পাৰে

ঠিক আছে দে হ'ব বাৰু অ